উত্তৰ ভাৰতত যোনবোৰ যোনটো ভাষা হয় সেইটো আমাৰ কাৰণে অলপমান বুজিব সহজ হয় হিন্দী যিহেতু তাতে বেছিভাগে কয় সেইটো আমি ক'বও পাৰোঁ আৰু সেইটো বুজিও পাওঁ কিন্তু যোনটো দক্ষিণ ভাৰতৰ ভাষা হয় সেইটো অলপমান আমাৰ কাৰণে বুজিব টান ক'বটো বাৰু নোৱাৰোৱে বুজিও নাপাওঁ কিন্তু ভাষাটো বুজিবলৈও টান যদি কওঁ খাদ্যৰ কথা তেতিয়া নর্থৰ খানাবোৰ বেছি স্পাইছি হয় আৰু তাতে বহুত ঘিউ বাটাৰ বহুত থাকে আৰু সেইবোৰ খাইও ভাল লাগে ছাউথৰ যিহেতু অলপমান গৰম বেছি পৰে আৰু তাতে সেইকাৰণে ককনাতটো খুবকৈ ইউজ হয় আৰু টেঙা বস্তুবোৰো পোৱা যায় ছাউথৰফালে আমি বিছেছো কিছুমান দেখা পাওঁ যোনবোৰত গৈও ভাল লাগে আমাৰ বন্ধ হ'লে বা ছামাৰ ব্ৰেক যেতিয়া বন্ধ পাওঁ স্কুল কলেজেছৰপৰা তেতিয়া বীছেছবোৰত গৈ ভাল লাগে তাৰে মানুহবোৰৰ লগত ইন্টেৰেক কৰি ভাল লাগে আৰু নর্থত উত্তৰ ভাৰততো গৈ ভালেই লাগে বহুত চাবলগীয়া জেগাও আছে আৰু যেতিয়া পঢ়া শুনাৰ ক্ষেত্ৰতো দুটাতেই বহুত ভাল ভাল বিদ্যালয় কিছুমানো আছে তাতে আমি গৈ পেলাই পঢ়া শুনা কৰিব পাৰোঁ বেলেগ বেলেগ ধৰণৰ আমি লগৰীয়া লগ পাওঁ লগৰ লগ পাওঁ আৰু তাৰে

ভাষাটো বুজি নাপালেও কিন্তু বহুত মানুহবোৰ বিৰাটেই দুটা উত্তৰ ভাৰতৰ দক্ষিণ ভাৰতৰ মানুহবোৰ বহুতেই ভাল আৰু বহুত ইহঁতে খুব খুব সুন্দৰকৈ মাতে চবকে মাত দিয়ে আৰু গ'লে মানে কেতিয়াও বেলেগ ক'ৰবাৰ পৰা আহিছো যেন ফিল নহয় আৰু ইহঁতৰ যোনবোৰ হেৰি আছে চাবলগীয়া জেগা আছে সেইবোৰত গৈও ভাল লাগে